হয় বেংক এক একাউণ্ট এটা আপোনাৰ খুলিবলৈ হ'লে প্ৰথম প্ৰথম আপুনি ক'ৰ বাসিন্দা হয় তাৰ এখন প্ৰমাণ পত্ৰ আপোনাক লাগিব লগতে আপোনাৰ জন্মগত এখন প্ৰমাণ পত্ৰ লাগিব বয়সৰ প্ৰমাণ হিচাপে তাৰপিছত আপোনাৰ প্ৰয়োজন হয় একপি ফটো আৰু এটা মিনিমাম এটা পুঁজি আপুনি একাউণ্ট এটা খুলিবলৈ প্ৰথম প্ৰথম আপোনাক সেইখিনি বস্তুৰ প্ৰয়োজন হয় আপুনি বেংকত গৈ পেলাই প্ৰথমতে বেংকৰ বিষয়ে প্ৰায় একাউণ্ট খোলাৰ এখন ফৰ্ম ল'ব ফৰ্মখন আপুনি ফিলআপ কৰিব তাত আপোনাৰ নাম আপোনাৰ বয়স বয়সৰ আপোনাৰ জন্মৰ তাৰিখ আপুনি তাত লিখিব আপুনি ক'ৰ বাসিন্দা হয় সেইবিলাক লিখিব ফৰ্মত তাৰপিছত আপুনি সেই ডকুমেণ্টখিনি আপুনি ডকুমেণ্টৰ হিচাপত আপুনি পেন কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ড যদিহে আপোনাৰ আধাৰ কাৰ্ড নাই তেতিয়াহ'লে আপুনি আমাৰ গাঁৱৰ যিজন মুখ্য ব্যক্তি গাঁও প্ৰধান বা গাঁওবুঢ়া হিচাপে এজন ব্যক্তি থাকে আপুনি তেখেতৰ পৰা এখন স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ আপুনি লিখি ল'ব পাৰে লিখাই লৈ আপুনি সেইখনো বেংকত আপুনি স্থায়ী বাসিন্দা হিচাপে বেংকত আপুনি ৰাখিব পাৰে সেই সেই ডকুমেণ্টখনৰ সহায়ত আপোনাক বেংকে আপোনাক এ এটা একাউণ্ট খুলি দিব আপুনি সেই একাউণ্টখনৰ দ্বাৰা আপুনি কেইটামান বেংকৰ পৰা বেনিফিট ল'ব পাৰিব যেনে বেংকত আপোনাৰ এটা স্বাস্থ্যৰ বীমা জড়িত হৈ থাকে আপুনি সেই বীমাৰ সুবিধা ল'ব পাৰিব তাৰপিছত আপুনি আমি বেংকত আমি যিখিনি টকা আমি জমা কৰোঁ সেই জমাখিনি আমি উলিয়াবলৈ আমি আকৌ বেংকলৈ যাব লগা হয় বেংকত লাইন পাতি আমাৰ সময় সময়ৰো কথা থাকে লাইন পাতিলৈ আমাৰ সময় আমাৰ বহুত প্ৰয়োজন হয় গতিকে আপুনি সেই অসুবিধাখিনিৰ পৰা মুক্তি পাবৰ কাৰণে আপুনি বেংকত আমাৰ এটিএমৰ ব্যৱস্থা আছে গতিকে আপুনি সেই একাউণ্টটো খলোঁতে আপুনি এটিএমটোৰ এপ্লাই লগতে কৰি ল'ব পাৰে এটিএম থকাৰ লগে লগে আপুনি বেংকত শাৰী পাতিবলৈ প্ৰয়োজন নহয় আজিকালি আমাৰ বিভিন্ন স্থানত আমাৰ ভিতৰুৱা ঠাইবোৰতো গভৰ্ণমেণ্টে এটিএম স্থাপন কৰি দিছে আপুনি তাৰ পৰা গৈ আপুনি অতি সোনকালে আপোনাৰ ডিপ'জিটত যি জমা আছে সেই পইচা আপুনি উইদ্ৰ কৰিব পাৰে গতিকে সেইখিনি সুবিধাও আমাৰ বেংকে কৰি দিছে গতিকে একাউণ্ট খোলাৰ সময়তে আপুনি এটিএম এখনো তাত আপুনি এপ্লাই কৰি ল'ব পাৰে বীমাৰো আপোনাৰ বিভিন্ন ধৰণৰ আছে সেই বীমাসমূহ আপুনি আপোনাৰ একাউণ্ট খোলাৰ সময়তে আপুনি তাত সেই বীমাৰ সুবিধাখিনি আপুনি ল'ব পাৰে তেনেকুৱা ধৰণৰ বিভিন্ন সুবিধা আপোনাৰ বেংকত আছে আপুনি একাউণ্ট খুলি খোলাৰ যোগেদি আপুনি সেই সুবিধাখিনি আপুনি গ্ৰহণ কৰিব পাৰে